মই লখিমপুৰ টাউনৰ দোকানৰ পৰা এখন বাজাজ ফেন কিনিছিলোঁ ফেনখন ভাল এতিয়ালৈকে একো অসুবিধা পোৱা নাই ফেনখন ঠিকেই চলি আছে